আমাৰ পৰিয়ালত কাৰোবাৰ বেমাৰ হ'লে আমি বইল ভাত দিওঁ বইল ভাতটো মানে হ'ল ভাতটো অলপ সিজাই আৰু মগু দালিটো অলপ সিজাই সিজাই তেনেকৈয়ে বনাই দিয়া হয় তাত কিছুমান বেমাৰী চাই পেলাই আলু দিয়া হয় আৰু বেমাৰী চাই পেলাই কিছুমানক আলুও দিয়া নহয় আৰু এতিয়া কিছুমানক আকৌ আমি খিচিৰি দিয়া হয় খিচিৰিটো ঠিক তেনেকৈয়ে চাউলটো অকণমান সময় পানীত তিয়াই থওঁ তাৰ পিছত অলপ তাত দালি দি পেলাই দালিটো বেছিকৈ দি তাত চাউল দি পেলাই তেনেকৈয়ে খিচিৰিটো বনোৱা হয় তাতো আমি আলু ব্যৱহাৰ কৰোঁ যদি আলু নিদিওঁ তাত তেতিয়া বন্ধাকবি দিওঁ নহ'লে তাত অন্য বস্তু থাকিলে বা ওলকবি থাকিলে আমি তাত ওলকবিও দিওঁ তেনেকৈয়ে আমি বেমাৰী কিছুমানক খাবলৈ দিওঁ আৰু আৰু কিছুমান বেমাৰীক আমি মুখৰ সোৱাদ অনুযায়ী পায়সো বনাই দিয়া হয় ঠিক পায়সটো ঠিক তেনেকৈয়ে বনাই দিয়া হয় চাউলটো আগতে অকণমান তিয়াই থোৱা হয় চাউলটো তিয়াই থৈ পেলাই অকণমান অলপ গাখীৰ দি সেইটো সিজাই সিজাই সিজাই সিজাই তাত কম পৰিমাণে চেনি দি পেলাই সেইটো বস্তু তৈয়াৰ কৰা হয় মুখত দিলেই পেট পোৱাকৈ আমি তেনেকৈয়ে বনাই দিওঁ আৰু তেনেকৈয়ে কেতিয়াবা আকৌ চুজিও বনাই দিওঁ চুজিটোও ঠিক তেনেকৈয়ে দিয়া হয় চুজিটোতো মিঠা খুব কম দি পেলাই চুজিটো বনাই দিয়া হয় আৰু সেইটো মানে ইমান ডাঠকৈ দিয়া নহয় আৰু অলপ পাতলকে চুজিটো বনাই দি বেমাৰীক খাবলৈ দিয়া হয়